মই অসমীয়া খাদ্য ৰান্ধি বেছি ভাল পাওঁ যেনেকৈ টেঙা মাছৰ জোল মাংস লগতে আমাৰ অসমীয়া খাদ্য যেনেকৈ চলি থাকে খাৰ দিয়া অমিতা খাৰ লগত পচলা খাৰ আমি এইবিলাক বেছি ৰান্ধোঁ আৰু পিঠা পনা আমি তেনেকৈ বনাওঁ যেনেকৈ ভাপৰ পিঠা আজি ভাতৰ পিঠা লগতে ভুৰুকা পিঠা টেকেলী পিঠা আৰু তিল পিঠা তেল দিয়া পিঠা মালপোৱা পিঠা এনেকৈ আমি পিঠাও ৰান্ধি ভাল পাওঁ লগতে জলপানৰটো বেছি আমাৰ হেৰি আছে ৰা ৰান্ধি বেছি ভাল পাওঁ জলপান যেনেকৈ কোমল চাউল চিৰা লগতে বৰা ধানৰ বৰা ধানৰ চেৱা দিয়া কোমল চাউল এনেকৈ আমি জলপানটোও বেছি ভাল পাওঁ